শিক্ষাটো হৈছে এটা মূলমন্ত্ৰ শিক্ষাই সংস্কৃতিৰ ওপৰত ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশতে প্ৰভাৱ পেলায়

শিক্ষিত হোৱাৰ বাবে ছাইন্স ডেভেলপমেণ্টৰ বাবে নিজকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত নিয়াব আগুৱাই নিয়াব পাৰে কালচাৰেল ষ্টাডিজটো এটা বিষয় হিচাপে আজিকালি পৰিণিত পৰিচিত হৈছে গতিকে এইটো এটা কালছাৰ ষ্টাডিজ হিচাপে পঢ়িব পাৰি